আমাৰ অঞ্চলত পৰ্যটকক আকৰ্ষিত কৰিবলৈ হ'লে আপোনাৰ পোনপ্ৰথমতেই পৰিষ্কাৰ পৰিচ্ছন্নতা নিশ্চয় থাকিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা অবিহনে কোনো পৰ্যটকক আকৰ্ষণ কৰিবপৰা নাযাব আৰু বিভিন্ন ধৰণৰ পৰ্যটনস্থলী লাগিব পৰ্যটনস্থলীবিলাকত পৰ্যাপ্ত পৰিমাণৰ সুবিধা লাগিব বিভিন্ন ধৰণৰ সুবিধা থকা খোৱাৰ সুবিধা লগতে আপোনাৰ নৈসৰ্গিক যিবিলাক দৃশ্য মনোমোহা প্ৰাকৃতিকভাৱে দৃশ্য সেইবিলাক উপলব্ধ থাকিব লাগিব তেতিয়াহে বিভিন্ন ধৰণৰ বিভিন্ন ঠাইৰপৰা অহা ভাৰতবৰ্ষৰ লগতে বিদেশৰ পৰ্যটকসকলক আকৰ্ষণ কৰিবপৰা যাব আৰু লগতে যাতায়াতৰ ব্যৱস্থাটো মূল যাতায়াতৰ সুবিধাটো নিশ্চয় থাকিবই লাগিব আপোনাৰ গাড়ীয়ে হওক লগতে ট্ৰেইনৰ সুবিধা ৰে'লৰ সুবিধা আৰু এয়াৰপৰ্টৰ সুবিধা ফ্লাইটৰ সুবিধা লাগিব আৰু ফ্লাইটৰ এয়াৰপৰ্টৰপৰা পোন পোনপটীয়াকৈ আহিবপৰা যাতায়তৰ সুবিধা ৰাস্তা পদূলি বিশেষভাৱে ভাল হ'ব লাগিব কম সময়ত আহি পৰ্যটকে যাতে তেওঁলোকৰ যিবিলাক হেঁপাহ লৈ আহে সেইবিলাক হেঁপাহ পূৰণ কৰিব পাৰে আৰু পৰ্যটকে যাতে সকলোখিনি উপভোগ কৰি পুনৰ নিজৰ স্বগৃহলৈ উভতি যাব পাৰে এইখিনি সুবিধা নিশ্চয় থাকিব লাগিব আৰু লগতে থাকি যদিও থকা থকাৰ কথা ভাৱে পৰ্যটকে ইয়াত থাকিবৰ বাবে ক'বলৈ গ'লে ফাইভ ষ্টাৰ হোটেল থাকিবই লাগিব আমাৰ এই অঞ্চলৰপৰা চল্লিছ কিলোমিটাৰ দূৰলৈকে কোনো ধৰণৰ ফাইভ ষ্টাৰ হোটেল নাই গতিকে ইয়াত সেইটো আমাৰ অসুবিধা আছে গতিকে সেই ক্ষেত্ৰতো পৰামৰ্শ বুলিয়ে কৈছোঁ ইয়াতে ফাইভ ষ্টাৰ হোটেল এখন নিশ্চয় প্ৰয়োজন হ'ব আৰু তেনেদৰে ক'বলৈ গ'লে আপোনাৰ আমা স্থানীয় লোকসকলৰ সহায় সহযোগটো সম্পূৰ্ণ থাকিব লাগিব বিভিন্ন ঠাইৰপৰা অহা অতিথি পৰ্যটকসকলক আমি যিদৰে আদৰিব লাগে সেইদৰে আদৰিব লাগিব কোনো ধৰণৰ ইয়াত অশৃংখল পৰিস্থিতি যাতে নহয় তাৰ প্ৰতি আমাৰ স্থানীয় যুৱক যুৱতী সচেতন ব্যক্তি সমাজকৰ্মী সাংবাদিক সংগঠনৰ সদস্য সকলোৱে এই ক্ষেত্ৰতো আগভাগ ল'ব লাগিব তেওঁলোকৰ লগতে এই অঞ্চলৰ সকলো পৰ্যায়ৰ সকলো লোকৰে পূৰ্ণ সহযোগিতা অবিহনে এই পৰ্যটন ক্ষেত্ৰখনো কেতিয়াও আগবাঢ়ি নাযায় আৰু বৰ্তমান সময়ত আপোনাৰ পৰ্যটন বিভাগটো বা পৰ্যটকৰ এইটো নিবনুৱা সমস্যাৰ বাবেও এটা ধুনীয়া উদ্যোগ আৰু পৰ্যটকৰ জৰিয়তে আমাৰ এই অঞ্চললৈ পৰ্যটকক আকৰ্ষিত কৰি আনিব পাৰিলে আমাৰ নিবনুৱা সমস্যা বহুত ধৰণে বহু ৰূপে অলপ হ'লেও নিবাৰণ হ'ব এই ক্ষেত্ৰত কিন্তু পুনৰবাৰ মই ক'ব বিচাৰিছোঁ সকলোৰে সহযোগ লাগিব আৰু পৰ্যটকৰ আকৰ্ষিত কৰিবপৰাকৈ মোৰ ফালৰপৰা থুলমূলীয়া ইমানখিনিয়ে কৈছে